যদি কোনোবাই গান গাবলৈ আৰম্ভ কৰে বা বিচাৰে আৰু তেওঁলোকৰ গান গোৱা দক্ষতা যদি উন্নত কৰিব বিচাৰে তেনেহ'লে মোৰ ফালৰ পৰা এইটোৱে পৰামৰ্শ হ'ব যে অকল গান গালেই নহ'ব প্ৰতিটো গানৰ অৰ্থ শব্দ উচ্চাৰণ প্ৰতিটো আমি শিকিব লাগিব আৰু প্ৰতিটো লয় আমি শিকিব লাগিব তাল সুৰ এইবিলাক আমি সকলোখিনি জানিলেহে এটা সম্পূৰ্ণভাৱে আমি গান গাব পাৰিম গান আমি সকলোৱে গাব পাৰোঁ গান সৰু ল'ৰাৰ পৰা ডাঙৰলৈকে আমি সকলোৱে গান গাওঁ আমি ৰাতিপুৱাৰ পৰা আমি গধূলিলৈকে আমি গান মুখত আমাৰ গান থাকেই তো সেইকাৰণে আমি অকল গানটো গালেই নহ'ব আমি গানটো কোনটো ল আমি সুৰত গাইছোঁ সেই গানটো আমি কোনটো সুৰত গাই আছো সেইটো আমি তাৰ প্ৰতি আমি লক্ষ্য ৰখাটো উচিত আৰু এটা গানত বহুতখিনি শব্দ তাত বহুতখিনি অৰ্থ সোমাই থাকে সেই প্ৰতিটো শব্দৰ অৰ্থ আমি বুজি পাব লাগিব তেতিয়াহে এটা গান সুন্দৰ হৈ হ'ব সুন্দৰ হ'ব আৰু শুনিবলৈ শুৱলা হ'ব